অন্য নগৰৰ শিক্ষাৰ্থীয়ে স্কুল বা হাইস্কুললৈ মটৰ গাড়ী চাইকেল বা স্কুল বাছত অহা যোৱা কৰা দেখা যায় কিন্তু কিছু কিছু ঠাইত দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ যাতায়তৰ কিছু দুৰাৱস্থা আৰু কিছুমান বিদ্যালয়ত স্কুল বাছৰ ব্যৱস্থাও নাথাকে যাৰ বাবে দূৰৰ শিক্ষাৰ্থীসকলৰ বাবে যাতায়তত অসুবিধা দেখিবলৈ পোৱা যায় ভাল মানদণ্ডৰ প্ৰাথমিক শিক্ষা পোৱাটো কঠিন ইয়াত বিভিন্ন ধৰণৰ বাধা আহিব পাৰে যেনে প্ৰথমে শিক্ষকৰ অৱহেলা শ্ৰেণীত শিক্ষকে পাঠদানৰ সময়ত ছাত্ৰ বা ছাত্ৰীক অৱহেলা দেখা যায় তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত কেতিয়াবা গুৰুত্ব নিদিয়ে কোনো কোনো ছাত্ৰ বা ছাত্ৰী অন্য ছাত্ৰ বা ছাত্ৰীৰ দৰে আগবাঢ়িব নোৱাৰিবও পাৰে তেওঁলোক অন্যতকৈ দুৰ্বল হয় তাৰ ওপৰত শিক্ষকসকলে গুৰুত্ব দিয়া উচিত তেওঁলোকৰ দুৰ্বলতাসমূহৰ বিষয়ে চিন্তা কৰি তেওঁলোককো আন ছাত্ৰ বা ছাত্ৰীৰ সৈতে সমানে আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত দ্বিতীয়তে অভিভাৱকসকলৰ আৰ্থিক অৱস্থাৰ বাবেও কোনো এজন ছাত্ৰ বা ছাত্ৰীৰ ভাল প্ৰাথমিক শিক্ষা পোৱাতো বাধা দেখা যায় ঘৰুৱা কিছুমান পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাই যিয়ে তেওঁলোকৰ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি কৰে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও সমানে ল'ৰা বা ছোৱালীৰ শিক্ষা গ্ৰহণ কৰাতো সহায় কৰিব লাগিব তেওঁলোকেও তেওঁলোকৰ ল'ৰা বা ছোৱালীক শিক্ষাৰ প্ৰতি আগ্ৰহী হ'বলৈ অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়লৈ যাবলৈ তেওঁলোকক উৎসাহ জগাব লাগিব